মই দিনটোত বহুত বেছি সময় দিব নোৱাৰোঁ এঘণ্টামান কমেও দিবলৈ চেষ্টা কৰোঁ আৰু এটা গীত শিকিবলৈ হ'লে মই প্ৰথমতে ভালদৰে গীতটো শুনি লওঁ বাৰে বাৰে শুনি শুনি গীতটো কেনেকৈ পৰা হৈছে বা গীতটোত ভাৱ কি আছে গীতৰ গীতটো প্ৰথমতে পঢ়িও লওঁ গীতৰ ভিতৰৰ ভাৱটো আৰু তাৰপিছত গীতৰ সুৰটো কেনেধৰণে দিছে সেইটো শুনি লৈ তাৰপিছতহে মই গীতটো শিকোঁ আৰু পৰিৱেশন কৰিবলৈ চেষ্টা কৰোঁ